অঁ লাগিছে আচ্ছা এনেতো আমাৰ ইয়াত হোলীৰ কাৰণে অফাৰ দি আছোঁ টুৱেণ্টি পাৰ্চেণ্ট অফাৰ দি আছোঁ এতিয়া আপোনাক কেনেকুৱা টাইপত বুক লাগে ষ্ট'ৰী বুক নে নভেল অঁ পাই যাব এইটো বহুত ৰকমৰে আছে এনে টুৱেণ্টি পাৰ্চেণ্ট অফাৰত দি আছোঁ আমি টুৱেণ্টি পাৰ্চেণ্ট অফাৰত থ্ৰী হাণ্ড্ৰেড হ'ব ফাইভ হাণ্ড্ৰেড অঁ টুৱেণ্টি পাৰ্চেণ্ট ডিছাকাউণ্ট হ'লে তেতিয়া থ্ৰী হাণ্ড্ৰেড পৰিব আহক আপুনি আহিলে তেতিয়া চাই দিম বাৰু আমি অঁ ঠিক আছে বাৰু চাই দিম আহক আপুনি

অঁ হৈ যাব

ঠিক আছে আহিম অঁ আৰু কিবা লাগিছিলে ঠিক আছে ধন্যবাদ